অ ক'ত আছে আপুনি মই ইয়াতে আছোঁ এই প্ৰীয়া বাৰৰ সন্মুখতে আছোঁ গণেশপাৰা আৰু মানপাৰাৰ এ কে দেৱ ৰোড আপুনি আহি পাইছে নেকি হয় মই ৰৈ আছোঁ ইয়াতে মই যাম আপোনাৰ খ্ৰীষ্টান বস্তি

হয় আপুনি আহি পাইছে ন' মই কিন্তু দেখা পোৱা নাই আপোনাক হয় হেৰি ফাৰ্নিচাৰ দোকানৰ সন্মুখত আছে নেকি হয় এই আপুনি এইটো নেকি অ অ দেখিছোঁ মই এইটোৱেই অলপ আগুৱাই আহক অপুনি অ ঠিক আছে ঠিক আছে অ অ ঠিক আছে